ট্ৰেডমিক ট্ৰেডমিল হৈছে এনে এক আহিলা বা ব্যায়ামৰ এক আহিলা য'ত আমি ঘৰৰ ভিতৰতে থাকি পেলাই দৌৰাৰ অভ্যাস কৰিব পাৰোঁ গতিকে মই ভাবোঁ যিসকল ব্যক্তিয়ে জনবহুল মহানগৰীত বাস কৰে সেইসকল ব্যক্তিয়ে সহজে তেওঁলোকে ফিল্ডত দৌৰিবৰ কাৰণে খেলপথাৰত দৌৰিবৰ কাৰণে বা ৰাস্তাত দৌৰিবৰ কাৰণে সুবিধা নাপায় গতিকে ট্ৰেডমিল তেওঁলোকৰ বাবে এক উপযুক্ত আহিলা কিন্তু মই ট্ৰেডমিল

মাটিত দৌৰা একে বুলি নাভাবোঁ কিয়নো ট্ৰেডমিলত এক বন্ধ কোঠালিৰ মাজত আমি দৌৰিবলৈ দৌৰিব সুবিধা পাওঁ কিন্তু অন্যহাতেদি আমি যদি খেলপথাৰ বা ৰাজপথত দৌৰিবলৈ সুবিধা পাওঁ তেতিয়া আমি আমাৰ স্বচক্ষে বিভিন্ন প্ৰাকৃতিক পৰিৱেশ দেখাৰ সমান্তৰালভাৱে আমি মুকলি বতাহ বা আৱহাৱা আমি ল'বলৈ সুবিধা পাওঁ কিন্তু ট্ৰেডমিলত বন্ধ কুঠৰি কোঠ কোঠালিৰ ভিতৰত আমি শ্বাস প্ৰশ্বাসত হয়তো অসুবিধাও হ'ব পাৰে মোৰ দৃষ্টিকোণৰ পৰাহে মই এই কথাখিনি ক'লোঁ